আমাৰ গাঁৱত কোনোবা ব্যক্তিক আকস্মিকভাৱে কেতিয়াবা সাপে নুখুটা নহয় সাপ যিহেতু গৰমৰ দিনত আমাৰ গাঁৱত প্ৰায় ওলাই থাকে বিষাক্ত অবিষাক্ত যথেষ্ট সাপ ওলায় আৰু খেতি পথাৰলৈ যাওঁতেই হওক বা কেতিয়াবা বাৰীৰ কিবা কাম কৰিবলৈ যাওঁতেই হওক মাজে মাজে কোনোবা কোনোবা ব্যক্তিক সাপে নুখুটা নহয় আৰু সাপে খুটিলে আমি প্ৰাথমিক চিকিৎসা হিচাপে সাপে খুটা ব্যক্তিজনক ভয় নাখাবলৈ কওঁ আৰু তেখেতৰ সাপে খুটা বা সাপে দংশন কৰা স্থানটো আমি চাফা পানী আৰু ডেটলেৰে ধুই দিওঁ তাৰ পাছতে চিকিৎসালয়খন যিহেতু আমাৰ ঘৰৰ নিচেই ওচৰতেই গতিকে চৰকাৰী এম্বুলেন্সলৈ অপেক্ষা নকৰি ব্যক্তিজনক নিজেই হস্পিতেললৈ বা চিকিৎসালয়লৈ লৈ যাওঁ আৰু আজিকালি চিকিৎসালয়ত যিহেতু বিষাক্ত সাপে খুটিলে যাৱতীয় যি বেজী দিব লাগে সেই সকলোবিলাক বেজি চিকিৎসালয়ত মজুত থাকে গতিকে চিকিৎসালয়লৈ নি তেখেতক নি পৰিচৰ্যা কৰাটোৱেই আমি প্ৰধানকৈ গুৰুত্ব দিওঁ